হয় হয় ভৈৰৱ কুমাৰে কৈছোঁ অঁ মোৰ বায়েকৰ ওপৰত এখন চালান আহিছে হেলমেট নিপিন্ধাৰ কাৰণে কাটিছে এখন চালান অঁ হয় হেলমেট লাইচেন্স আৰু মই কি চালানত কিমান টকা দিব লাগিব বাৰু অঁ ঠিক আছে টু থাওজেণ্ড আছে হেৰি বাকী ডেটটো কিমানৰ ভিতৰত দিব লাগিব বাৰু মই অঁ মে' মাহৰ ভিতৰত ন মোৰ মানে অসুবিধা হৈ আছিলে আৰু বাইকখনো প্ৰয়োজন হৈ আছিলে সোনকালে কৰিব পৰা ব্যৱস্থা আছে নি বাৰু এনেই আপোনালোকেতো সাতদিন ৰাখিম বুলি কৈছিলে বাইকখন অঁ মোৰতো আজি দুই দুই নম্বৰ দিন হৈছে ন মোৰ মানে কামো থাকে ডেইলি কামো থাকে মোৰ মানে এতিয়া প্ৰয়োজনো আছে কিবা এটা কৰিব পৰা নাযাব ন হয় নেকি অঁ অঁ মই যদি কাইলৈৰ ভিতৰত আপোনাক ক'ৰ্টত বা চালানটো জমা দিওঁ তেতিয়া কেনেবাকে ক'ৰ্টৰ পৰা বা উকিলে উলিয়াই দিব পৰা ব্যৱস্থা আছে জানো হয় হয় হয় হয় দিবই লাগিব ন হয় হয় অঁ অঁ সিদিনা ধৰোঁতে আপুনি নাছিলে কিন্তু এজনে মোক অকণমান মানে কি তেখেতে ক'লে আপুনি আহিবহো দুদিনমানৰ পাছত কিবা এটা হয় নেকি দেখা যাব সেই বুলি ক'লে কিন্তু মই সেইকাৰণপাই ভাবিছোঁ কৰ্টে চৰ্টে গ'লে বা সোনকালে হয় বা মানে বহুত প্ৰয়োজন হৈ আছিলে বাইকখন হয় হয় ঠিক আছে দিয়ক মই বাৰু সাত দিন সময়তে দি লম এইটো ঠিক আছে